ভাৰতীয় স্বাস্থ্য় সেৱা প্ৰণালীটো উন্নতিৰ পথত দেখা পোৱা গৈছে কিন্তু এই প্ৰণালীটো উন্নতি পথত গতি কৰিছে যদিও কিছু কিছু ক্ষেত্ৰত ই পিছপৰি আছে গ্ৰাম্য়াঞ্চলত চাবলৈ গ'লে স্বাস্থ্য়সেৱা প্ৰণালীটো ভালদৰে প্ৰযোজ্য় নহয় পিছপৰা অঞ্চলসমূহত স্বাস্থ্য়সেৱা ভালদৰে কৰা দেখা পোৱা নাযায় আমাৰ লখিমপুৰতে এখন মেডিকেল কলেজ আছে য'ত আমাৰ সুবিধা যথেষ্টখিনি আছে কিন্তু সুবিধাৰ লগতে কিছুমান অসুবিধাৰো আমি সন্মুখীন হৈছোঁ লখিমপুৰ মেডিকেল কলেজ থকাৰ পিছতো আমি দেখা পাইছোঁ যে তাত সকলো ধৰণৰ ট্ৰিটমেণ্ট আমি পোৱা নাযায় তাৰ ফলত ৰোগীসকলক আমি বাহিৰলৈ নিব লগা হয় সেইখিনি ক্ষেত্ৰত চকু দিয়াতো অতি প্ৰয়োজনীয় বুলি ভাবোঁ মই লখিমপুৰ কলেজত যেতিয়া পেচেণ্টৰ সংখ্য়া বাঢ়ি যায় তাত ডক্টৰৰ সংখ্য়া অতি কম হয় আৰু এখন লখিমপুৰ কলেজ বুলি ক'লে তাত ডক্টৰ উন্নতমানৰ থাকিব লাগে এইখিনি ক্ষেত্ৰত চকু দিব লাগে